মই জীৱনত সময়কে অধিক মূল্য দিওঁ যিহেতু সময় গতিশীল আমাৰ অসমীয়া ভাষাত এষাৰ কথা আছে নহয় ফটা কঁথা তিতে মানে গধুৰ অৰ্থাৎ আমি যদি সময়ৰ কাম সময়ত নকৰি পাছত কৰিম পাছত কৰিম তেনেকৈ পেলাই থৈ দিওঁ তেতিয়াহ'লে আমি পাছত বিপদত পৰিব লাগিব সময় কাৰোৰে বাবে ৰৈ নাথাকে সময়ৰ কাম সময়ত কৰিব পাৰিলেহে আমি জীৱনত সফলতা লাভ কৰিব পাৰিম বুলি মোৰ একান্ত বিশ্বাস সেয়েহে মই সময়কে অন্য বস্তুতকৈ অধিক মূল্য দিওঁ